হয় মই ধ্যান আৰু প্ৰাণায়াম মই অনুশীলন যোগাসনৰ লগতে কৰোঁ মই সদায় পোৱা যোগাসন কৰাৰ আগে আগে ধ্যান আৰু প্ৰাণায়াম কৰোঁ কিয়নো ধ্যানে আমাৰ মনটোক শান্ত কৰি ৰাখে ধ্যানৰদ্বাৰা আমি মনত থকা বিভিন্ন ধৰণৰ দুখ বেদনাসমূহ পাতল কৰিব পাৰোঁ ঠিক সেইদৰে প্ৰাণায়মৰদ্বাৰা আমাক শৰীৰত থকা বিভিন্ন শ্বা প্ৰশ্বাসৰ সমস্যা সমাধান কৰিব পাৰোঁ এই ধৰক মোৰ ক্ষেত্ৰতে মই সন্মূখীন হৈ থকা হাঁপানী ৰোগৰ সমস্যা মই প্ৰাণয়ামৰদ্বাৰা সমাধান কৰিবলৈ সক্ষম হৈছোঁ সেইকাৰণে মই সদায় যোগাসনৰ কৰাৰ আগে আগে ধ্যান আৰু প্ৰাণায়াম কৰোঁ আৰু ধ্যান আৰু প্ৰাণায়ামে যোগাসনৰ অভ্যাসত ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা কৰে গ্ৰহণ কৰে কিয়নো মই ধ্যান কৰাৰ লগে লগে যেতিয়া মনক শান্ত কৰোঁ মনে মনৰপৰা মই কেতিয়াবা যোগাসন কৰিবলৈ এলাহ বা ভাগৰৰ সন্মূখীন হ'বলগা নহয় ধ্যানৰদ্বাৰা সেইকাৰণে মই সদায় যোগাসন কৰাৰ আগে আগে ধ্যান আৰু প্ৰাণায়াম কৰোঁ